হয় মই যদি তেনেকুৱা সুযোগ পাওঁ প্ৰথমে মই আমাৰ ইণ্ডিয়া গেটখনৰ ফটো দেখাবলৈ চেষ্টা কৰিম তাৰপিছত কুটুব মিনাৰ আৰু তাজমহল আৰু আমাৰ একমাত্ৰ মাজুলীৰ নদীদ্বীপ এনেকুৱা ধৰণৰ ফটোবোৰে দেখাবলৈ চেষ্টা কৰিম